আগৰ সময়ৰ পৰা কৃষিক্ষেত্ৰলৈ বিভিন্ন পৰিৱৰ্তন আহিছে আগতে হাল বাবলৈ নাঙল কোৰ যুঁৱলি ইত্যাদি ব্যৱহাৰ কৰা হৈছিল আজিকালি কিন্তু তে তেনেকুৱা নহয় আজিকালি মাটি চহোৱা হয় ট্ৰেক্টৰৰ জৰিয়তে ফলত কম সময়তে মাটিখিনি চহোৱা হৈ যায় খেতিয়কসকলৰো কষ্ট কম হয় যথেষ্ট সুবিধা হয় আৰু এই ক্ষেত্ৰত গতিকে সহায় কৰিছে বিজ্ঞান প্ৰযুক্তিবিদ্যা ইঞ্জিনিয়াৰিং এই গোটেই তিনিটা বস্তু ইয়াত জড়িত হৈ আছে বুলি ক'ব পাৰি কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা চিন্তা চৰ্চাৰ জৰিয়তে ট্ৰেক্টৰখন তেনেকৈ বনাব পাৰি বা নিৰ্মাণ কৰিব পাৰি সেয়া চিন্তা চৰ্চা কৰি উলিয়াইছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই ইঞ্জিনিয়াৰিঙৰ বিভাগটোৱে সেই ট্ৰেক্টৰখন নিৰ্মাণ কৰাত সহায় কৰিছে গতিকে তিনিওটা বিভাগৰে ইয়াত যথেষ্ট অৱদান আছে আৰু অংক শাস্ত্ৰৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কিমান পৰিমাণৰ সাৰ দিলে মাটিখিনি সাৰুৱা হ'ব সেই কথা বা কিমান বেছি পৰিমাণৰ সাৰ দিলে খেতিৰ মাটিত কিবা বিৰূপ প্ৰভাৱ পৰিব নেকি সেইখিনি অংক শাস্ত্ৰই নিৰ্মাণ কৰি উলিয়ায় আৰু মাটি কালি মাটি বৰ্গ নিৰ্মাণ কৰিবলৈ অংক শাস্ত্ৰই সহায় কৰে সেইখিনি চাই চিতি মেলি কিমান মাটিত কিমান শস্য খেতি কৰিব পৰা যাব আৰু কিমান পৰিমাণৰ মাটিত কেনেকুৱা সাৰ ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব পাৰি সেইখিনি অংক শাস্ত্ৰই জনাত সহায় কৰে গতিকে কৃষিক্ষেত্ৰত বিভিন্ন প্ৰযুক্তিগত পৰিৱৰ্তন আহিছে বুলি আমি ক'ব পাৰোঁ আৰু প্ৰযুক্তিয়ে কৃষিক্ষেত্ৰখনত যথেষ্ট পৰিমাণে আমাক সহায় কৰিছে